অঁ হেল্ল' হয় নমস্কাৰ অঁ মই এজন ছাত্ৰ হয় এইবাৰ এইবাৰ মেট্ৰিক পৰীক্ষা দিছোঁ শংকৰদেৱ শিশু নিকেতন পৰা অ হয় মই মোৰ মানে এতিয়া মেট্ৰিক দিয়া দিয়াৰ পাছত কোনটো ষ্ট্ৰীমত ল'ম মানে ছায়েঞ্চ ল'লে ভাল হ'বনে নে আৰ্টচ নে কমাৰ্চ ইয়াৰ বিষয়ে মোক মানে অলপ জানিবলৈ ইচ্ছুক আছিলোঁ সেইবাবে মই আপোনাৰ লগত কথা পাতিছোঁ আপুনি কওকচোন মানে কেনেকুৱা কি কৰিলে মই ভাল হ'ব মানে

হয় হয়

হয় হয় হয় হয় মই অ' হয় মই এইট্টি ফাইভ পাৰচেণ্টেচ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ধন্যবাদ ধন্যবাদ হয় মই শুনিম

হয় হয় হয় হয়

হয় হয় হয় বুজি পাইছোঁ হয় মই গণিত গণিত ভাল পাওঁ মানে হয় মই তাকে মই বিজ্ঞান শাখাতে ভৰ্তি হম বুলি ভাবিছোঁ এতিয়া মোৰ মানে যিটো বিষয়ত আগ্ৰহ আছে কি হয় সেইটোৱেই অঁ হয় সেইটো সেইটোকে ক'ব বিচাৰিছোঁ মোৰ মানে গণিত ভাল লাগে বুলি মানে তাকে মই বিজ্ঞান শাখাতে ভৰ্তি হ'ম বুলি ভাবিছোঁ আৰু

অঁ ঠিকেই বাৰু মই আপোনাৰ কথাখিনি বুজি পাইছোঁ আৰু মই মোৰ যিটো বিষয়ত আগ্ৰহ আছে মই তাকে ল'ম বুলি ভাবিছোঁ অঁ এতিয়া আপোনাৰ পৰা যথেষ্টখিনি লাভ কৰিবলৈ মই সক্ষম হৈছোঁ আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ ধন্যবাদ অ